আমাৰ অঞ্চলত বেছিভাগ লোকে আপোনাৰ এয়াৰটেল ছিম কোম্পানীটোৰ ছিম ব্যৱহাৰ কৰে আৰু সেই এয়াৰটেল ছিম কোম্পানী এয়াৰটেলৰ আপোনাৰ নেটৱৰ্ক যোনটো নেটৱৰ্কৰ ব্যৱস্থাবিলাক খুবেই ভাল আৰু নেটৱৰ্কটো খুবেই ফাষ্ট সেইবাবে মানুহে সেই নেটৱৰ্কটো মানে সেই ছিম কাৰ্ডটো ই ব্যৱহাৰ কৰি খুবেই ভাল পায় আৰু এয়াৰটেলৰ ছিম কাৰ্ড উলিয়াবলৈ হ'লে আমাৰ ঘৰৰ ওচৰতে এজন দাদা আছে তেখেতে ছিম কাৰ্ডখন উলিয়াই দিয়ে ছিম কাৰ্ডখন উলিয়াবলৈ বেলেগ একো নহয় আধাৰ কাৰ্ডখন লৈ গ'লেই তেখেতে আপোনাৰ নামত ছিম কাৰ্ড এখন দি দিয়ে আৰু এয়াৰটেল কোম্পানীটোৰ নেটৱৰ্কৰ কাৰণেই মানে মানুহে বেছিকৈ ব্যৱহাৰ কৰে কাৰণ নেটৱৰ্কটোও ভাল আৰু লগতে তাৰ ৰিচাৰ্জৰ যোনবিলাক প্লেন থাকে সেইবিলাকো অকণমান মানুহে কিনিবলৈ ভাল পায় সহজে পোৱা যায়